হেল্ল' হয় আপুনি কোনে কৈছে হয়

হয় হয় হয় হয় অসমলৈ আহিব ন আপুনি অসমত বিশেষকৈ উজনি অসমত ডিব্ৰুগড় আৰু তিনিচুকীয়াতে বেছি আছে চাহ বাগান আপুনি আহিব পাৰে আপুনি কেতিয়া আহিব জনাব আৰু অকলে আহিব নে লগত কোনোবা আৰু আহিব পোন্ধৰ তাৰিখে হয়নে

হয় হয় আপুনি একো চিন্তা কৰিব নালাগে মই সকলোবোৰ ফিক্স কৰি দিম বাৰু টেনচন লৈ থাকিব নালাগে একো ঠিক আছে